দুই লাখ পাঁচ হাজাৰ দুশ দুই ন লাখ নব্বৈ হাজাৰ নশ পঞ্চাছ পাঁচ লাখ বিশ হাজাৰ চাৰিশ একৈছ সাত লাখ তেৰ হাজাৰ এশ সাতসত্তৰ এক লাখ পোন্ধৰ হাজাৰ তিনিশ ষাঠি